কৰ্মৰ বাহিৰত মোৰ কিছুমান ৰুচি আৰু আগ্ৰহসমূহ হ'ল যেনে বাহিৰৰ ঠাইলৈ ভ্ৰমণ কৰা লগতে নতুন নতুন গীতসমূহ শুনা আৰু বিভিন্ন ধৰণৰ থলুৱা খাদ্যসমূহ গ্ৰহণ কৰা অসমীয়া খাদ্যসমূহ